অঁ হেল্ল' মহেন কি বুলি কয় প্ৰাণজিৎ গাড়ীখন ভালনে বাৰু তাৰ কণ্ডিশ্যনবিলাক অঁ মই আকৌ মানে সেই গুৱাহাটীলৈ মানে যাম বুলি ভাবিছিলোঁ তাকে গাড়ীখনকে ভাড়া ল'ম বুলি ভাবিছিলোঁ তা বহিবৰ কাৰণে অকণমান আৰামদায়ক পামনে বাৰু হ'ব দিয়া দেই অঁ ঠিক আছে ঠিক আছে